ভাল ভাল তোমাৰ অঁ এই মই কাম এটাত অলপ বিজি আছিলোঁ মই ঘৰতে থাকোঁ বৰ্তমান ভালেই তোমালোকৰ হয় কোৱাচোন

আহিবা

এইফালে গাড়ী মটৰ ভাল তুমি যিমান সময়ত পালেও গাড়ী পাবাই চৰকাৰী বাছবিলাকো এতিয়া গুৱাহাটীত চলি থাকে সেইটো হয় বাৰু আহিবা ভালকৈ লগ পাই কথা বতৰা পাতিম বহুত দিন হ'ল কথাই পতা নাই পঢ়া শুনা ভালেই ঠিক আছে ফুৰাম বাৰু গাড়ীৰ চিন্তা নকৰিবা তুমি

বিশ্বনাথ চাৰিআলিৰ পৰা একেলগে ফুৰিম আহিবা বিশ্বনাথ চাৰিআলিৰ পৰা দুইজনী একেলগে ফুৰিম গাড়ীৰ চিন্তা নাই ৰাস্তা ঘাটো ভাল লৈ আহিবা সিহঁতকো চাই যাব অঁ হ'ব দিয়া অঁ কৰিবা কৰিবা একো অসুবিধাটো হ'ব নালাগে বাৰু অঁ হ'ব দিয়া